অঁ মই হেৰিৰ কাৰণে এইটো ইণ্টাৰভিউৰ কাৰণে এখন বুক এখন অৰ্ডাৰ কৰিছিলোঁ এইখন হেৰিৰ পৰা আনিছিলোঁ মই অনলাইনত মই ফ্লিপকাৰ্টত পাইছিলোঁ ইমান ধুনীয়া তাত কুৱেশ্যন এনছাৰবিলাক ইমান ধুনীয়াকৈ দিয়া আছে ইলাবৰেটলি প্ৰতিটো ছাবজেক্টৰ কাৰণে কি ইক'নমিকছৰ হওক কি হেৰি মেথছৰে হওক তাৰ কুৱেশ্যনবিলাক ইণ্টা মেইনলি ইণ্টাৰভিউৰ কাৰণে সেইখন বুক পঢ়িবলৈ মানে মই ভাল পাইছোঁ আৰু সেইখনৰ পৰা নিশ্চয় মই সেইখিনি উপকাৰ পাম বুলি ভাবিছোঁ এতিয়া এক্সপিৰিয়েঞ্চ বহুতখিনিয়ে হৈছে সেইখন হেৰিকৈ নজনা কথা তাত বহুতখিনিয়ে আছে আৰু তোমালোকেও সেইখন চাব পাৰা অৱশ্যে দেই সেইখন অঁ এইখন বুকত নাই সেইখন বুক ল'লে মানে তাৰপৰা উপকাৰ হ'ব বুলি ভাবিছোঁ মেথছৰ কিছুমান সৰু সৰু কিছুমান ট্রিকছবিলাকো তাত দেখুৱৱাইছে আৰু ইক'নমিকছৰো বহুতখিনি কুৱেশ্যন তাত সোমাই আছে এক্সট্ৰা এক্সট্ৰা কুৱেশ্যন বহুত দিছে বহুত দিছে সেইখনৰ পৰা চবৰে সেইখন উপকাৰ হ'ব মই কিন্তু সেইখন বুক মই ছাজেষ্ট কৰোঁ যিকোনো হেৰি কাৰণে চাবাচোন ফ্লিপকাৰ্টত এখন হেৰিকৈ অল কম্পিটেটিভ এক্সামছৰ কাৰণে যিখন আছে সেইখন প পঢ়িবা